অঁ অঁ পিঠা আমাৰ ঘৰতে বনাম নে তোমাৰ ঘৰত বনাম বা ঢেঁকীতো বেয়া হৈছে নেকি খুৰীক ক'ব পিছে আমাৰ ঘৰতে আহিবলে আমাৰ ঢেঁকীতো ভালে আছে খালি অকণমান চাফা কৰিব লাগিব অলপ অঁ তুমি আহিবা নেকি বনাব কিন্তু মই ইমান ভালদৰে নাজানো

অঁ অঁ তিল তিলপিঠাও বনাব লাগিব চাউল কোনদিনা আহিবা পিছে এই উৰুকাৰ দিনা অলপমান দিগদাৰে সোনকালে আহিবা কিন্তু কালি বাৰু মই এই ঢেঁকীঘৰটো মচি থৈ দিম পৰহিলে শুকাই থাকিব ৰাতিপুৱা সোনকালে আহিবা চাৰে ছয়টামানত আৰু হেৰি খুৰীক ক'বা চাউলখিনি ভিজাই থব চাউল বহুত নানিবা দেই আকৌ বৰা চাউল লাগে আকৌ বনি চাউল বনি চাউল এই বহুত বেছি নকৰিবা এই এক কেজিমান ডেৰ কেজিমান ডেৰ কেজিমান ইমান নাজানো মই এই কুলাব আৰু বিহুতো যোৱাকে আৰু লাৰু বনাব লাগিব নহয় লাৰু বনালে লাৰু থাকিব আৰু আজিকালি মানুহে ইমান পিঠা নাখায়তো অঁ ঠিকে আছে অঁ